হেল্ল' কওকচোন অঁ হয় হয় কওক অঁ নমস্কাৰ কোন আপোনালোক কোন জেগাৰপৰা কৈছে হয় কওকচোন হয় হয় অঁ হয় হয় হয় অঁ নিশ্চয় পাৰিম আপোনালোক এতিয়া কেনেকৈ অহিব সেইখিনি মোক আগতীয়াকৈ যোগাযোগ কৰিব লাগিব ইমান হয় হয় এতিয়া আপোনালোকে

অঁ কিয় নকৰিম আপোনালোক ইমান দূৰৰপৰা আহিব সত্ৰ নগৰীৰপৰা মাজুলী আপোনালোকক শুশ্ৰূষা কৰিবলৈ পায় আমি নথৈ আনন্দিত হ'ম হেৰি এতিয়া আপোনালোকৰ কেনেকুৱা পৰ্যায়ত থকা মানুহখিনি আহিব হয় হয় হয় হয় হয় আপুনি এটা কাম কৰিব আপোনালোক কোন দিনা কোন কেনেকৈ কোন মাহত আহিব তাৰ মোলৈ দহদিন দহদিন বা বাৰ দিনৰ আগত আপোনালোকে মোৰলে কণ্টেক্টেট কৰিব সেই অনুপাতে আপোনালোক মানে অহাৰ সিদ্ধান্তটো হ'লে মই ইয়াত আপোনালোকে গেষ্ট হাউচ চাম যদি তাত ভাল সুবিধা পাওঁ মই তাতে ৰুম বন্দৱস্ত কৰি দিম নহ'লে মোৰ হোটেল আছে হোটেলতে সকলোখিনি মানে তেওঁলোকেটো ধৰক ইমান দূৰৰপৰা আহিব সৰু সৰু বাচ্ছা ল'ৰা ছোৱালী আহিব ধৰক বুঢ়া বুঢ়ী যাব বুলি কৈছে তেওঁলোকেটো কোনো অসুবিধা পাব নালাগিব সেই কাৰণে মই সেই অঁ হ'ব বাৰু সেই মই সেই মানে কথাখিনি জনাৰ পিছত মই তেনেকৈ ঠিক ঠিক দুই এদিন ঘূৰি পেলাই মই চায় সকলোখিনি ব্যৱস্থা থকা ধৰক আপোনালোকৰ ল'ৰা ছোৱালী থকা ল'ৰা ছোৱালী আহিব বিশষকৈ ধৰক পানীটো ভাল লাগিব পানীটো বাৰু সকলো কাৰণেই ভাল লাগে অঁ সেইকাৰণে মানে মই আৰু যিমানখিনি পাৰোঁ আৰু আপোনালোকক সহায় কৰিম বাৰু অঁ আপোনালোকে খালী মোৰ লগত যোগাযোগটো ৰাখিব আৰু অঁ আপোনালোকক মই মানে কৰিবলৈ পালে মানে সুখী হ'ম হয় বাৰু হ'ব আপোনালোক আহিব অঁ নিশ্চয়কৈ ভগৱানে ভালে ৰাখিলে হ'ব দিয়ক অঁ অঁ